যেনে সেইবিলাকৰো আমাৰ বহুত পৰ্য কিছুমান পৰ্যটকৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়

মাইক বা দি যায় এইবোৰ ব্যৱহাৰ কৰে এইবোৰ লাউড চাউণ্ডৰ পৰাও কিছুমান পৰ্যটনবিলাকৰ অসুবিধা হয় এইবোৰ পৰ্যটনস্থলী সুৰক্ষা সুৰক্ষা সুৰক্ষা কৰা যা মানুহবোৰে এইবোৰ